পশুপালন বা কৃষিৰ দৰে আমি মানুহখিনি যদি কৰোঁ সকলোৱে কৰোঁ সকলোৱে আমি অতি ইনকাম কৰি আমি উন্নত পথে যাম আৰু আমি যিদৰে সন্মানীয় সন্মানৰ হিচাপেও আমি কিছুমান পাম আমি যদি কৃষি কৰি পেলাই কিছুমানৰ ধান বা মাহ সৰিয়হ শাক পাচলি সেইখিনি কৰি পেলাই আমি তাৰ পৰা বহুতখিনি ইনকাম পাওঁ আৰু আমাৰ এতিয়া কিছুমান মানুহ ঘৰত বা হেৰি নকৰে কাম বন নকৰি পেলায় বাহিৰলৈ যায় বাহিৰত গৈ পেলাই তাত ইনকম কৰিবলৈ যায় কিন্তু তেওঁলোকে নগৈ যদি ইয়াতে কৰে বহুতখিনি তেওঁলোকে বহুতখিনি আছে নিজৰ মাটি বাৰী আছে নিজৰ মাটি বাৰীয়ে যদি খেতি কৰে শাক পাচলি কৰে ঘেঁহু মটৰ সৰিয়হ মাহ ইত্যাদি সেইখিনি কৰিলেও তেওঁলোকে বহুতখিনি লাভৱান হ'ব কিন্তু সেইখিনি লাভৱান হৈ তেওঁলোকে বাহিৰলৈ যায় বাহিৰত গৈ তেওঁলোকে কি পায় পইচা মোটামুটি পইচাটো কেইটামান পায় সেইকিটাকে আনি পেলাই খচবছ কৰি খায় তাৰ বাহিৰে ঘৰত একো ইনকম নহয় আৰু হয় গতিকে যদি আমি সকলোৱে যদি আমি আগতে যদি সকলোৱে বা হাঁহ খেতি পথাৰ কৰি যদি কৃষি উৎপাদন কৰি পেলাই খাওঁ সা সুবিধা পাওঁ আমি এই দেখোন বহুত খিনি ইনকম হ'ব পাৰোঁ বা দেশখনৰ যদি আমি তাৰে যদি কিছুমান মাহ সৰিয়হ বেছি পেলাই ইনকম কৰোঁ বহুতখিনি পালোঁ আৰু আমি সকলোকে একেলগে এসাঁজ সুখেৰে খাব পাৰোঁ বা থাকিবও পাৰোঁ সেইখিনি আমাৰ বেছি ভাল হয় আমি তাকে নকৰোঁ আমাৰ কিছুমান উঠি অহা যুৱক বাহিৰলে যায় বাহিৰত গৈ পেলাই বহুত ধন টকা পইচা নো যায় কিন্তু তেওঁলোকৰ যিখিনি মাটি বেয়া আছে সা সম্পত্তি আছে ইয়াতে সেইখিনিতো কৰি মেলি খেতিপথাৰ কৰি খালে বহুতখিনি তেওঁলোকে ইনকম হয় আৰু বহুতখিনি লাভ হয় কিন্তু সেইখিনি নকৰোঁ আমি আৰু গাঁৱতো যদি সকলো ল'ৰাই বা উঠি অহা ডেকা যুৱকে সকলোৱে যদি লাগি পৰে খেতি পথাৰ কৰে বা কাম বন কৰে বা আমাৰ ঘৰতে তেওঁলোকো উন্নতি হয় সেইখিনি কৰিব লাগে কৰিলে দেশৰো উন্নতি হ'ব বা আমাৰো তেওঁলোকেও নিজে নিজে উন্নতি হ'ব গতিকে আমি সকলোৱে কৃষি কৰিব লাগে কি কৰি খাব লাগে কৰিলে আমাৰ ইনকম হয় লাভৱান হওঁ যিটো কাম আমাৰ লাভৱান হয় আৰু ঘৰখনো পালোঁ ঘৰৰ খেতিপথাৰো হ'লোঁ নিজৰ ঘৰৰ ভাত খালোঁ বাহিৰলৈ গৈ আমি কি পাওঁ আমি তাতো একো নাপাওঁ লোকৰ কিনা চাউলৰ ভাত খায় কটা হেৰি কৰি খায় আমি একো আমি আই বোপায় ধৰি পালো কিবা ঘৰৰ চাউলৰ ভাত পানী খালো সকলোকে আমি একেলগে মিলা যদি বন্ধুবৰ্গ পালোঁ আমি সকলোৰে প্ৰতি একেলগে থাকিলোঁ সেই গতিকে আমি সকলোৰে খেতি বাতি কৰি নিজে ইনকম কৰি যদি খায় আৰু তাৰে আজি বেছি কিনি পেলাই আমাৰ ঘৰখনতো স্বাৱলম্বা হ'লোঁ বা আশে পাশে মানুহখিনিও যদি সকলোৱে মিলি মিলি একেলগে খালোঁ বা নপুৰণি এসাজ ঘৰতে নিজৰ ঘৰৰ ইনকম বুলি খাবলৈ পাই এসাজ এইখিনিকে কৰিব লাগে আৰু সৈইখিনিকে নকৰি বিভিন্ন দিহা পৰামৰ্শ বা বিভিন্ন হেৰিয়াত যদি গুচি যায় বা নকৰে নকৰিলে আমাৰ ইনকমটো নহয় কি হ'ব ইনকম গতিকে সকলোৱে আমি মিলা প্ৰীতি কৰি বা হেৰি কৰি এইখিনি কাম বন কৰি পেলাই খেতি কৰি পেলাই যদি খাওঁ সকলোবোৰ ইনকম হ'ব আৰু তাৰ আমি বেছি পেলাই দুটকা চলি চলিবও পাৰিম আৰু বছৰ চালে আমি খেতি কৰি পেলাই ভাতকিটা খাব পাৰোঁ ভাতকিটা খালে আমাৰ বহুতখিনি টকা পইচা ৰাহি হয় যদি আমি চাউল কিনি খাবলগীয়া হয় কিনি খালে আমাৰ বহুত পইচা পইচাই যায়গে হয় গতিকে আমি কিনি পেলাই খাব লাগে খাই মেলি আমি কাম বন কৰি ঘৰতে থাকি মিলা পিটিকেৰে থাকি সুখেৰে আমি কাল যাপন কৰিব লাগে আৰু বাহিৰত গৈ পেলাই আমি আকৌ ইনকম নাপাওঁ বৰং আমি বন্ধুবৰ্গ কিছুমান এতিয়া দেখি আছোঁ বাহিৰত গৈ পেলাই তেওঁবিলাকে আহোঁতেনে কিবা কিবি মানে হেৰি পইচাকেইটামান লৈ আহি ঘৰত আহি তাকো একো কামত নাহে বা হেৰি নহয় গতিকে আমি সকলোৱে কৃষি মানুহ ঘৰৰ নিজৰ মাটি বাৰী আছে নিজৰ মাটি বাৰীতে খেতি বাতি কৰি পেলাই খাব লাগে থাকিব লাগে গতিকে আমি এইখিনিকে কৰিলে আমাৰ ইনকম হয় বা ভাল হয়